অঁ নিৰ্মালী বাইদেউ এইটো সেই আহঁতগুৰি অফিচতে লাগিছেনে বাও এইয়াই আহঁতগুৰি এই বানপানী হৈছে মই আহঁতগুৰিৰে মানুহ এজনীয়ে কৈছোঁ ইয়াত বানপানী হৈছে যে সেই খবৰ পাইছে চাগে আমাৰ সেই ঘৰ চৰ চব ঘৰ বাৰী চব বানপানীত ডুব গ'ল আমি এতিয়া সেই চৰকাৰী যিখন স্কুলখন সেইখনেই অলপ ওখ আমি তাতেই গোটেই গাঁৱৰ মানুহখিনিয়ে তাতে গৈ থাকিব লগা হৈছে চৰকাৰৰ ফালৰ পৰা সুবিধা দিম দিম কৈ আছে তাকেই দিয়া নাই কেলেই দিয়া নাই আমি চোন একো সুবিধা পোৱাই নাই এতিয়ালৈকে খোৱা বোৱাৰো অসুবিধা হৈছে ল'ৰা ছোৱালীৰো অসুবিধা হৈছে আমাৰ থকা দিছে দিছে বুলি কয় কিন্তু পোৱা নাই কাৰণে দিছে বুলি শুনোঁ অফিচলে ফোন কৰোঁ বেলেগেও ফোন কৰে দিছে বুলি কয় কিন্তু আমি নাপাওঁ চোন অঁ পালে ভাল হয় বাৰু এতিয়া গোটেই জীৱ জন্তুও মৰিছে মানুহো মৰো মৰো অৱস্থা নিচিনা হৈছে আমাৰ বৰ অসুবিধা হৈছে অঁ এই খোৱাবস্তুৰ লগতে বাইদেউ দৰব পাটি দিয়াৰ ব্যৱস্থাও কৰিছেনে নাই বাও অঁ এই দৰব পাটিও পাবলৈ নাই চবৰে জ্বৰ কাহ অঁ অঁ ব্যৱস্থাখিনি শুনি ভাল পাইছোঁ বাও কিন্তু আমি শুনকালে পালে হয় আও অঁ অঁ হ'ব দিয়ক বাৰু তেতিয়াহ'লে অঁ চেষ্টা কৰিব চোন দেই অঁ অঁ ৰাখোঁ দেই বাইদেউ